কথিত আৰু লিখিত অসমীয়া মাজত যিটো পাৰ্থক্য সেইটো হৈছে কথিত আৰু লিখিত মাজৰ পাৰ্থক্যটো মানে ব্যাকৰণৰ পাৰ্থক্যটোকে ব্যাকৰণৰ পাৰ্থক্যটোৱে আছে লিখিত ভাষা উজনিৰ ফালে কোৱা হয় কিন্তু কথিত ভাষাটো কোৱা হয় বৰপেটা নলবাৰী নগাঁও ৰঙিয়া এনেকুৱা ঠাইবোৰতে চলে যেনে আমি কওঁ শুই থাক বা শুই থাকোঁ তেওঁলোকে কয় যে ঘোমাই থাক এনেকুৱা কিছুমান কথা আমাৰ মানে পাৰ্থক্য কিন্তু আমি উজনি মানুহ আৰু আমি লিখিত ভাষাম্ম লিখিত ভাষা মানে লিখিত ভাষাটোকে আমি কিতাপত ভাগে আমি প্ৰকাশ কৰোঁ সেইটো ভাষাহে আমি আমাৰ ফালে চলে আমাৰ উজনি অসমৰ ভাষাটো হৈছে মান্য ভাষা মান্য ভাষাত আমি কিতাপৰ মতে আমাৰ প্ৰচলিত হয় আৰু আমি ভাষাবোৰ কিতাপৰ মতে কওঁ তেওঁলোকে মানে কথিত হিচাপে কথাবিলাক কয় গতিকেলৈ আমি এতিয়া দেখাত পাৰ্থক্য সেইটো বুলিয়ে ক'ব পাৰি পৰা যায়